এজন লোকে শিক্ষিত হ'লেও আচাৰ ব্যৱহাৰ ভাল নহ'বও পাৰে কিন্তু এজন অশিক্ষিত লোকে শিক্ষিত নহ'লেও আচাৰ ব্যৱহাৰ ভাল হোৱা দেখা যায় উচ্চ শিক্ষা ল'লে বিভিন্ন লোকৰ লগত বাৰ্তালাপ কৰি বিভিন্ন জ্ঞান লাভ কৰি আচাৰ ব্যৱহাৰ ভাল হোৱা দেখা যায় কিন্তু অশিক্ষিত হ'লে আচাৰ ব্যৱহাৰ বেয়া হ'ব সেইটো মিছা কথা অশিক্ষিত লোকসকলেও প্ৰয়াভাগৰে আচাৰ ব্যৱহাৰ ভাল হোৱা দেখা যায় সেইবাবে এজন শিক্ষিত লোক আচাৰ ব্যৱহাৰ বেয়া হ'ব পাৰে আৰু এজন অশিক্ষিত লোকৰ আচাৰ ব্যৱহাৰ ভাল হ'বও পাৰে